অঁ হয় কওক হয় হয় হয় অলপ ব্যস্ত আছিলোঁ কওকচোন কিবা আছিলে নেকি অঁ মোৰ অকণমান দেৰি হ'ব আপুনি বাৰু কৈ দিয়কচোন এই হেৰি কিবা কেবুলৰ প্ৰব্লেম হৈছে নে এনে ছুইচ টুইচ কিবা বস্তু লৈ যাব নেকি মই অকণমান দেৰি হ'লে অসুবিধা নাইতো আপোনাৰ অঁ মই এতিয়া অঁ অঁ নহয় মই আছো এটা বেলেগ জেগাত অঁ অঁ অঁ ঠিক আছে বাৰু মই যাম খালী অকণমান দেৰি হ'ব এই হেৰি জেগাতো কি আছিলে কোন জেগা আছিলে অঁ অঁ ঠিক আছে বাৰু হ'ব মই গৈ আছো হ'ব হ'ব মই ফোন কৰি ল'ম বাৰু হ'ব হ'ব মই হেৰি অঁ অঁ হ'ব হ'ব মই মানুহ এটা আৰু লৈ যাম এই কিন্তু মানুহজনৰ খৰচাটো এক্সট্ৰাকৈ দিব লাগিব আকৌ দেই এই কথাটো কৈ থৈছোঁ আপোনালোকক তাৰ মানে আজিকালি মানুহৰ জানেই নহয় আৰু অঁ অঁ ঠিক আছে বাৰু মই অঁ অঁ অঁ মই এই কাম এটা মানে

অঁ অঁ বুজি পাইছোঁ এই মানে হেৰি মানে মই এইখিনিত কাম এটা ইমাজেঞ্চি কাম এটা কৰি আছো ইয়াত আৰু অলপ সময় লাগিব তথাপিও খুব সোনকালে হ'ব লাগে যদি হয় মানে মই ফোন কৰিম তেতিয়া যাম আৰু মই অঁ অঁ এইটো ছয় কিলো ছয় কিলোমিটাৰমানেই দূৰ হ'ব দূৰটো বেছি নহয় কিন্তু হ'লেও আকৌ মানে মোৰ ইয়াৰ কামটো আজৰি হ'ব লাগিব নহয় এইটো কাম আজৰি নোহোৱাকৈ আকৌ মই বেলেগ মানুহ এটা পঠিয়াই দিলে হ'ব নি বাৰু মই ফোন এটা কৰি চাওঁ বুলি ভাবিছিলোঁ বেলেগ মানুহ এটাক কৰোঁ বাৰু হেৰি অঁ অঁ নহয় অকণমান দূৰো হৈ যায় সময় অঁ অঁ নহয় মানে সেইটোৱেই যদি কিবা কাৰণত ইমাৰ্জেঞ্চি হয় মোৰ অকণমান দেৰি হ'বও পাৰে আকৌ দেৰি হ'লে আপোনাৰ অসুবিধা হয় বুলিহে মই সেইটো কৈছিলোঁ বাৰু নহ'লে কোনো কথা নাই হ'ব হ'ব মই মই মই অলপ হ'ব হ'ব মই লগৰটোক কৈছোঁ বাৰু মানে সোনকালেই যাব ব্যৱস্থা কৰিম এইটো কাম আৰু আজৰি হৈ লওক আৰু দেই বাৰু ঠিক আছে চাওঁ চাওঁ হ'ব অঁ অঁ